হেল্ল' দুৱাৰা হোটেল হয়নে মই কালি ৰুটিৰ অৰ্ডাৰ কৰি আহিছিলোঁ তুমি মোৰ তাৰ ৰুটিৰ লগত একেবাৰে বোলো এই ডিছপজেলো দি পঠাবাচোন আৰু গিলাচ কেইটামানো দি পঠিয়াবা মোৰ গাটো বহুত বেয়া হৈছে কালিৰপৰা আমাৰ পানীও অহা নাই চাপ্লাই পানীহে আমাৰ ব্যৱহাৰ কৰোঁ এতিয়া চাপ্লাই পানীও কালিৰপৰা কাৰেণ্টটো নাই কাৰণে চাপ্লাই পানীও অহা নাইকিয়া কুঁৱাৰ পানীখিনিও বৰ ভাল নহয় ইয়াকে সেইকাৰণে ডিছপজেলকে দি পঠিয়াবাচোন